হেল্ল' অঁ কওকচোন

অঁ অঁ অথনি যে নিছিলে বাইদেউজনী ন' অঁ কওকচোন

বাইদেউ মানে কি ক'ব আমাৰ হেৰি চেলচমেনগিটাৰ চাগে ভুল হৈ গ'ল আমিতো বস্তুতো চাই চিতিয়ে বিক্ৰী কৰোঁ আপোনালোককনো কিয় বেয়া বস্তু দিম বাৰু কওকচোন বাইদেউ এ কেতিয়াবা ভুলতে হৈ যায় আৰু আপুনি সেয়া চেলমেনগিজনে চাগে নাচালে আপোনাক দিওঁতে ভালকে এক্সপায়েৰি ডেটটো আৰু আপুনিও সেই ডেটটো চাই নিব লাগিছিলে দোকানতে

অঁ অঁ তাকে এইয়া আমাৰ কাষ্টমাও বেছি আছিলে যে তেতিয়া বিজি হৈ আছিলে তাৰ পৰা জল্দা জল্দি দিওঁতে চাগে তাৰ খেলি মেলি হৈ গ'ল আপুনি এটা কাম কৰিব প্ৰডাক্টটো কাইলৈ লৈ আহিব নহ'লে হেৰি ফেচ ৱাশ্বটো আপুনি হেৰি কাইলৈ এটা কাম ফেচ ৱাশ্ব অঁ অঁ হয় হয় বাইদেউ আমিনো কিয় হেৰি এক্সপায়েৰি ডেট যোৱা বস্তু বিক্ৰী কৰিম আমি ভালটোৱে হেৰি বিক্ৰী কৰিম মানুহক হয় নে নহয় আপুনি এটা কাম কৰিব হেৰি কাইলে লৈ আহিব আপোনাক মই হেৰি ভেলিড এটা মই ভেলিড ফেচ ৱাশ্ব এটাও দি পঠিয়াম আপুনি চিন্তা কৰিব নালাগে বাৰু বাইদেউ বেয়া চেয়া নাপাব আক কেতিয়াবা ভুল হৈ যায় আৰু দোকানত ভুল হৈ যায় দিয়কচোন চবৰে ভুল হয় অঁ এইটো বাৰু কৰোঁ বুলি অঁ কৰোঁ বুলিতো কোনেও নকৰে হয় নে নহয় আপুনিও আপুনিও সদায় আহি সদায় থকা কাষ্টমাৰেই হয় আপুনি আপোনাকনো বেয়াটো কিয় দিম হয় নে নহয় অঁ অঁ বেয়া নাপাব দেই বাইদেউ হ'ব হ'ব বাৰু দিয়ক